মই ৰীল ব্যৱহাৰ বা আজিলৈকে বনোৱা নাই কিন্তু ই ফটোৰ লগত বহুত বহুত বেছি বেলেগ হৈ পৰে কাৰণ এখন ফটোত বহুত ধৰণৰ কথা সোমাই থাকে আৰু এটা ৰীল ৰীলত মানুহৰ মনোৰঞ্জনৰ বাবে বহুতো ধৰণৰ কাহিনী বনাব পাৰে কিন্তু যোনটো ফটো হয় ফটোখনত আপোনাৰ নিজৰ যোনটো অৰিজিনেল আপোনাৰ যোনটো সঁচা হয় সেইটো আপোনাৰ দেখা পোৱা যায় কিন্তু এটা ৰীলত আপোনাৰ সেইবোৰ দেখা পোৱা নাযায় সেইবোৰ অকল অভিনয় হয় আৰু যোনবোৰ অভিনয় হয় অভিনয়বোৰ সঁচা জীৱনত মিলিত নহয়